অঁ ভাইটি তই মোৰ লগত কিহৰপৰা তৰ্ক লাগিছ বা কাজিয়া লাগিছ তই তোৰ লগত মোৰ তোৰ একো লেনা দেনা নাই নহয় তোৰ এজেন্সিৰ লগত মই দিছোঁ এজেন্সিক পইচা দিছোঁ মই এজেন্সিয়ে মোক এজেন্সি তই যদি মোৰ লগত ইমানকৈ তৰ্ক লাগি থাক মই তোৰ কমপ্লেইন দিম এজেন্সিত মই তোক এক টকাও নিদিওঁ